আমি গাঁও অঞ্চলত বাস কৰোঁ আৰু গাঁও অঞ্চলত বাস কৰা মানে গাঁও অঞ্চলত ব্যৱসায় চলোৱাটো আমাৰ বাবে ভাল কাৰণ গাঁও অঞ্চলত ধৰক মাটি বাৰী এনেকৈ ধৰক আমাৰ খোলা জেগা বেছিকৈ থাকে ব্যৱসায় ব্যৱসায় মানে কিবা ধৰক ধৰক ফ্ৰাম এখন বনাম ক'লেও বহুত সুবিধা হয় ব্যৱসায়ৰ ওপৰত মই কওঁ কাৰণ ব্যৱসায় কৰিব হ'লে আমাৰ জেগা লাগে আৰু নগৰ অঞ্চলতো বেয়া বুলি নকওঁ কাৰণ নগৰ অঞ্চলৰ জেগাবিলাক অলপ ঠেকঠোক হ'লেও তাতো মানুহে ব্যৱসায় কৰি চলি আছে কিন্তু গাঁও অঞ্চলৰ সুবিধাটো কি হয় আমি এতিয়া গাঁও অঞ্চলত বাস কৰোঁ যেতিয়া গাঁও অঞ্চলৰ বিষয়ে কওঁ গাঁও অঞ্চলত ধৰক ব্যৱসায় কৰিব গ'লে আমাৰ এতিয়া ফ্ৰাম এখন বনাম ক'লে গোটেইখিনি ধৰক ফ্ৰামৰ ডাঙৰ এৰিয়া লাগে ফ্ৰাম ধৰক এই এশটা কুকুৰা বা হাঁহ পুহিব হ'লে ডাঙৰ ফ্ৰাম দৰকাৰ হয় কাৰণ সেইখিনি নগৰ অঞ্চলত ইমান সুবিধা বুলি নাভাবোঁ মই কাৰণ গাঁও অঞ্চলত সেইখিনি মাটিৰ পৰিমাণো থাকে আৰু নিজৰ নাথাকিলেও ধৰক ওচৰ চুবুৰীয়া মানুহৰপৰা ধৰক লিজত লৈ হ'লোঁ বা এবছৰৰ কাৰণে লৈছোঁ নিজেই ইনকম কৰিছোঁ সেইখিনি সুবিধাও পোৱাই কিন্তু আমাৰ সেইবিলাক দৰকাৰ হোৱা নাই আজিলৈকে লিজত ল'বলগীয়া কাৰণ নিজৰে মাটি বাৰী আছে সেইখিনিৰ ওপৰতে আমি গাঁও অঞ্চলত বাস কৰোঁ যেতিয়া আমাৰ সেইখিনি সুবিধা আছে আৰু নগৰ অঞ্চলত হৈ গ'ল লাগি থকা দোকান এখন থাকিলেও সেই দোকানৰ ওপৰতে ধৰক আৰু এখন দোকান সেনেকৈও চলে নগৰ অঞ্চলতো বেয়া বুলি কোৱা নাই তেওঁলোকৰ ভাগে তাত ভাল আৰু আমাৰ ধৰক গাঁৱৰ অঞ্চলৰ ভাগে আমি য'ত বাস কৰোঁ সেইখিনি আমি ভালপাওঁ কাৰণ এইখিনিত আমাৰ এতিয়া বোলে এই চব্জি খেতি আমাৰ ঘৰতে এতিয়া শাকনি বাৰী আছে ভোট জলকীয়া ৰৈছোঁ ধৰক মাটিৰ দৰকাৰ হ'ব ন তো নগৰ অঞ্চলত সেইখিনি সুবিধা নহয় এতিয়া আমাৰ প্ৰায় মাটি ডেৰ বিঘামান আছে বাম মাটি তাতে আমি ভোট জলকীয়া খেতি কৰিছোঁ ভোট জলকীয়া খেতি কৰিও আমাৰ বহুত উপাৰ্জনমুখী হয় মই সেইকাৰণে ব্যৱসায়ৰ কথাটোৱে কৈছোঁ ধৰক আমি সেই ভোট জলকীয়া পুলি আমি নিজে ধৰক গুটি আনি সিঁচি লৈছোঁ সিঁচি দিয়াৰ পিছত ধৰক এনেকৈ ঠোঙাত ভৰাই আমি পুলি পচাই লৈছোঁ আৰু সেইখিনি কৰিব যাওঁতে আমাৰ ব্যৱসায়টোৰ কাৰণে আমাৰ জেগাৰ দৰকাৰ হয় কাৰণ আমাৰ গাঁও অঞ্চলত প্ৰায় জেগা বেছি থাকে আৰু জেগা থকাৰ কাৰণে আমি বহুতখিনি ব্যৱসায় ব্যৱসায় কৰিব পাৰোঁ কাৰণ এতিয়া জলকীয়া ভোট জলকীয়াৰ কথা কৈছোঁ ভোট জলকীয়া মোৰ হাজবেণ্ডে ৰুইছে ধৰক আৰু ময়ো অলপ সময় লাগি মেলি দিওঁ আৰু এতিয়া ধৰক গাঁও অঞ্চলত সেইটোৱেই ভাল এতিয়া জলকীয়াখিনি ৰুইছোঁ এতিয়া আমাৰ ৰোৱা হৈ গ'ল ভালেমান ধৰক এক বিঘা মাটিত ৰোৱা হৈ গৈছে এবিঘামানত ৰোৱা হৈ গ'ল প্ৰায় আৰু তাতে এইবাৰ আমি নতুন অলপ ষ্টাইলতো মানে নতুন অলপ হেৰিত ৰোৱা হৈছে পলিথিন দি পেলাহেনি কাৰণ অলপ আমি এতিয়া জলকীয়াখিনি হোৱাৰ পিছত আমি বেলেগ কিবাও দিব পৰা আমাৰ মানে জেগা জেগা ওলাই যাব কাৰণ জলকীয়াখিনি আমাৰ যিমান দিনলৈকে লাগি মেলি শেষ হয় তাৰপৰা সেইখিনিৰপৰাও আমি লাভৱান হওঁ তাৰপিছতে জলকীয়া হোৱাৰ পিছত আমি বেলেগ ব্যৱহ ধৰক বেলেগ মানে আৰু এতিয়া মানে সেই মাটিতে আমি বেলেগ কিছুমান খেতি কৰিব পৰা যায় এতিয়া আমাৰ আলু দিয়া আছে বাৰীত তো সেইকাৰণে আমাৰ গাঁও অঞ্চলত মাটি বাৰী বেছি ধৰক পথাৰ মাটি লাগে সেই মাটিত ধৰক আছে আমাৰ সেইখিনিৰপৰাও বহুতখিনি লাভৱান হ'ব পাৰি কাৰণ আলু ৰোৱা হৈছে আলু আলু ৰোৱা ধৰক ৰোৱাৰ পিছত আমি তাত আৰু বেলেগ বিভিন্ন ধৰণৰ শাক পাচলি কৰোঁ এতিয়াও ধৰক লাই শাক পালেং ধনিয়া সেইখিনি মাটি বাৰীত খেতি কৰা হৈছে তো সেইখিনি হোৱাৰ পিছত আমি বেলেগ ধৰক কৰিব পৰা যাব কিন্তু নগৰ অঞ্চলত কি হৈ যায় সেইখিনি কৰিব হ'লেও ধৰক তেওঁলোকো কৰে কম কমকৈ কিছুমানে ধৰক দোকানৰ ছাইডতে অকণমান এনেকৈ প্লাষ্টিক বাস্কেটতে দিব পাৰি কিন্তু আমাৰ গাঁও অঞ্চলত প্ৰায় মানুহৰ ধৰক মাটি আছে সেই মাটিত খেতি কৰে আৰু সেইখিনিৰপৰাই ধৰক গোটেইখিনি এতিয়া ধৰক আমাৰ এতিয়া শাক পাচলি কিনি খাবলগীয়া নহয় কাৰণ ঘৰত জেগা আছে আমি কৰি লৈছোঁ ব্যৱসায় ধৰক বিকিবও পৰা গৈছে এতিয়া আমাৰ শাক বাৰীৰপৰা ঘৰৰপৰা ধৰক লৈ যায় তিয়ঁহো দিনত তিয়ঁহ ৰুওঁ এতিয়া তিয়ঁহ পুলি আমাৰ দিয়া হ'লেই প্ৰায় আৰু জলকীয়া ধৰক ব্যৱসায় জলকীয়া আমাৰ এতিয়া ঘৰৰপৰাই আহি লৈ যায় দহ কেজি বিছ কেজি যিমান ওলায় আৰু মানুহজনে সেই বজাৰত নিও বিকে দেইলি ধৰক দৰমহা বজাৰবিলাকত তো সেনেকৈয়ে আমি ধৰক গাঁও অঞ্চলত বাস কৰি যেতিয়া গাঁও অঞ্চলত মই সেইখিনি সুবিধা পাওঁ কাৰণ আমি গৈ নগৰ অঞ্চলত সেইখিনি সুবিধা কৰি ল'ব নিজে নোৱাৰিম কাৰণ নগৰ অঞ্চলত থকা বাসিন্দাসকলে তেওঁলোকে সেইখিনি ভাল পাব কাৰণ তেওঁলোকে তাত থাকি তেওঁলোকৰ অভ্যাস হৈ গৈছে আৰু আমাৰ গাঁও অঞ্চলত আমি যিখিনি কৰি লাভৱান হৈ আছো সেইখিনিৰপৰাই আমি হৈ থাকিব পাৰিম আগলৈকেও সেনেকৈয়ে চলি থাকিব লাগিব সেইকাৰণে মই নিজৰ গাঁও অঞ্চলকে মই ধৰক ভালপাওঁ আৰু ইয়াতে যিমানখিনি কৰিবলগীয়া হৈ কৰি আছো আৰু নগৰ অঞ্চলৰ বাকীও ধৰক তেওঁলোকে নিজৰ ব্যৱসায় কৰে কিন্তু মই নিজৰ ব্যৱসায় গাঁও অঞ্চলতে মই ভালপাওঁ আৰু ইয়াত ধৰক গোটেইখিনি সা সুবিধা পোৱা যায় আৰু এতিয়া ধৰক খেতি কৰিলেতো নহ'ব তাত পানীৰ ব্যৱস্থাও থাকিব লাগিব পানীও দিবলগীয়া হয় আৰু এতিয়া ফুলকবি ওলকবি বন্ধাকবি সেইখিনি ৰুব পাৰে ৰুলেওতো পানীৰ যত্নটো থাকিব লাগিব মানে পানীৰ সুবিধাখিনি কৰিব লাগিব আমাৰ এইখিনি গাঁও অঞ্চলত বেছি সুবিধা বুলি মই ভাবোঁ